সাঁতুৰৰ প্ৰতি মোৰ দৃষ্টিভংগী বিগত বছৰবোৰতকৈ এতিয়া বহুত উন্নত হৈছে কাৰণ আজিৰ দিনত সকলো প্ৰযুক্তিবিদ্যালয় দিন এতিয়া বহুত ধুনীয়াকৈ ঠায়ে ঠায়ে একোটাকৈ ছুইমিং পুল সাজি দিছে তাত ল'ৰা ছোৱালী আৰু ডাঙৰ সকলো গৈ সাঁতুৰিব পাৰে আৰু যিবিলাক সৰু ল'ৰা ছোৱালী তেওঁলোকে শিকিবলৈ তাত বহুত সুবিধাও পাব পাৰে সেইকাৰণে সকলো সা সুবিধা দিছে তাৰ বাবে বহুত উন্নতয়ে হৈছে আৰু গোটেই ফালৰ পৰা চালে আমি ল'ৰা ছোৱালীবোৰ সাঁতোৰত বহুত উন্নত দেখা পাওঁ তাৰ বাবে আমি বহুত সুখী হৈছোঁ আৰু সেইদৰে সাঁতোৰ শিকি ধৰক বানপানী হ'লে মানে কেতিয়াবা তাত অসুবিধা পালে মানে সাঁতুৰি পাৰ হ'ব পাৰে যদি সাঁতুৰিব নোৱাৰে তাত বহুত দুখজনকো হয় তাৰ বাবে সাঁতুৰিব শিকিলে বহুতে তেনেকুৱা বিপদৰ পৰা হাত সাৰিব পাৰে সাঁতুৰি শিকি থ'লে মানে বহুত বহুত পানীৰ জেগাৰ পৰা মানুহে বেলেগ পানীৰ মাজত থাকিলেও তেওঁলোকক উদ্ধাৰ কৰি আনিব পাৰে তা সেইবাবে বহুত উন্নত হৈছে বুলি মই ভাবিছোঁ